আচলতে মই ৰান্ধিবলৈ আৰম্ভ বহুত সৰুৰ পৰাও কৰা নাছিলোঁ মই যেতিয়া হাই ছেকেণ্ডৰী পঢ়ি আছিলোঁ তেতিয়া প্ৰথম ৰন্ধাটো আৰম্ভ কৰিছিলোঁ বিভিন্ন ধৰণৰ খাদ্য ভাতেই হওক বা অন্যান্য খাদ্য ভাত চাহ সকলোবোৰ খাদ্য ৰান্ধিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰাই হাই ছেকেণ্ডৰী মানে ষোল্ল সোতৰ বছৰ বয়সৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু যেতিয়া প্ৰথমতে প্ৰথম অভিজ্ঞতাবোৰ বেয়া আছিল বৰ ভাল নাছিল যিহেতু প্ৰথম আৰম্ভ কৰিছিলোঁ মানে ইমান জ্ঞানটো কম আছিল খাদ্যক লৈ পৰিমাণবিলাক যিহেতু খাদ্য ৰান্ধিবলৈ প্ৰতিটো বস্তু এটা নিৰ্দিষ্ট পৰিমাণ দিব লাগে যাৰ যাৰ জৰিয়তে মানে সুস্বাদু হয় খাদ্যবোৰ পৰিমাণবোৰ জনা নাছিলোঁ সেই কাৰণে সেইবাবে খাদ্যবোৰ বৰ সোৱাদযুক্ত নাছিল গতিকে অভিজ্ঞতা বুলিলে প্ৰথম অৱস্থাত প্ৰথম যেতিয়া ৰান্ধিবলৈ শিকিছিলোঁ তেতিয়া এটা অভিজ্ঞতা আছে প্ৰথম মই ৰান্ধিছিলোঁ আচলতে এটা কেক যিটো মই এটা গ অনলাইন মানে ইউটিউবৰ পৰা শিকিছিলোঁ ইউটিউবত চাৰ্চ কৰি শিকিছিলোঁ তাত এটা অ'ৰিঅ' কেক আছিলে তেওঁলোকে বহুত ভাল ধৰণে বহুত বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰি কোনোধৰণৰ ডিম বা কোনো ধৰণৰ কণী ব্যৱ ব্যৱহাৰ নকৰাকৈ কেকটোৰ বনাইছিলে তো সেইটো চাই মই ঘৰত ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ যদিও অতিৰিক্ত বেয়া হ'ল কেকটো একদম খাব পৰা যোগ্য নহ'ল যথেষ্ট টান বা তেনেকুৱা ধৰণৰ বা তাৰ যিটো ৰং সম্পূৰ্ণ সলনি হৈ গ'ল যিহেতু যদিও সেইখিনি বস্তুৱেই ব্যৱহাৰ কৰিছিলোঁ তাৰে কিছুমান বস্তু থাকি গ'ল দিবলৈ বা মোৰ ওচৰত উপলব্ধ নাছিল সেইবাবে দিব নোৱাৰিলোঁ সেই কাৰণে কেকটো যথেষ্ট বেছি বেয়া হ'ল খাবলৈও বেছি বেয়া হ'ল গতিকে সেই বস্তুবিলাক অভিজ্ঞতা আছিলে তাৰ পৰা শিকিলোঁও বহুতখিনি কথা এতিয়া যথেষ্ট বেছি ভাল বনাব পাৰোঁ বুলি মই ভাবোঁ আৰু খাবলেও ভাল হয় গতিকে সেই সেইবোৰ এটা এটা অভিজ্ঞতা এটা শিক্ষা বা এটা এক্সপিৰিয়েন্স বুলি ভাবোঁ গতিকে সেইখিনিয়ে আছিলে মোৰ ৰান্ধিবলৈ আৰম্ভ কৰা সময় আৰু অভিজ্ঞতা